অঁ কি অঁ অঁ হয় হয় মই এনেই

বাকী বিহু বজাৰ কৰিলে নাই আকৌ এতিয়া অঁ ময়ো কৰা হোৱাই নাই বোলো নাই কৰা তেনেকৈ কৰিবলগীয়া হৈছিলে বাৰু

অঁ অঁ কেতিয়া যাব অঁ আপুনি গ'লে যাম বাৰু লগতে যাম আকৌ অঁ অঁ এনেই কেইটামান বজাত যাব আকৌ এতিয়া অঁ অঁ কি কি ল'ব বাৰু এতিয়া

অঁ অঁ

অঁ অঁ এতিয়া কাইলৈ যোৱা হ'ব নহ্ তাকে মিলাই চাওঁ পাৰিলে মই যাম বাৰু একেলগতে অঁ অঁ অঁ অঁ হ'ব দিয়ক তেন্তে